অঁ দাদা অঁ মই কৈছিলোঁ দাদা মই এই কথা এটা ক'ব আছিলে এইটো কুছিনা হেৰি লাগিছে নহয় ন চাৰ্ভিছ চেণ্টাৰ মই কথা এটা ক'ব আছিলে মানে মই আপোনালোকৰপৰা এই দহদিনমান হ'ল এটা ৱাটাৰ পিউৰিফায়াৰ কিনি আনিছিলোঁ হয় হয় অঁ আজি দহদিন নহওঁতেই মোৰ এইটো কাম কৰা নাই যে কিবা এটা হ'ল নেকি দাদা আৰু আপোনালোক চাৰ্ভিছ চেণ্টাৰলৈ মই ফোন কৰিছোঁ বাৰে বাৰে কিন্তু আহি পোৱাহি নাই এতিয়ালৈকে আজি যাম কালি যাম কৰিছে মোৰ তিনদিন চাৰিদিন মোৰ ৰখাই দিছে অঁ মোৰতো অসুবিধা হৈছে দাদা আৰু চাৰ্ভিছ ভাল বুলি কৈছিলে আপোনালোকে যেতিয়া মোক বস্তুটো বিকিছিলে তেতিয়াতো আপোনালোকে বহুত ভাল চাৰ্ভিছ আছিলে আমাৰ চাৰ্ভিছ ভাল আছে এনেকৈ কৈছিলে কিন্তু এতিয়াতো ফোন কৰিলে আপোনালোকে সম্পূৰ্ণ বিপৰীত হৈ দেখিছোঁ মই হয় হয় হয় আপুনি বহুত দেৰি লগাইছে এইটো কিন্তু মই বহুত বেয়া পাইছোঁ দেই আপোনলোকৰ হেৰিটো বেয়া পাইছোঁ হয় হয় হয় হয় চাব আপোনলোকে ইমানতো হেৰি কৰিলে নহ'ব আমিতো আপোনলোকৰ এজন ভাল কাষ্টমাৰ হয় কিন্তু হয় হয় তাকে আপোনালোকে সেইখিনি চাব যাতে আমাক আপোনালোকে বস্তুটো বিকাৰ ওপৰতে যাতে অকল গুৰুত্ব নিদি আমাক সময়মতে আপোনালোকে আমাক চাৰ্ভিছো যাতে সুবিধাখিনি কৰি দিয়ে এইখিনি লাগে হয় মই বেয়া পাইছোঁ একদম ক'বলৈ গ'লে আপোনালোকৰ যিখিনি চাৰ্ভিছৰ ক্ষেত্ৰত আপোনালোকৰ কোম্পানিটো মই যথেষ্টখিনি মানে আমি দুঃখিত হয় হয় তাকে ধন্যবাদ দিয়ক আপোনালোক আহিব খালী মোৰ বস্তুটো ভাল কৰি থৈ যাব হা